বিশ্বনাথ জিলাৰ কৃষিজাত সামগ্ৰীৰ মূল হ'ল আলু বিশ্বনাথ আমাৰ আলুৰ কাৰণেই বিখ্যাত ইয়াত বহুতো মানুহে আলু খেতি কৰে আলু খেতি কৰিবলৈ যাওঁতে প্ৰথমতে মাটিটো ঠিক কৰি ল'ব লাগিব মাটিডৰা প্ৰথমতে টেক্টৰ দি বোৱাই কৃষিৰ কাৰণে উপযুক্ত কৰি ল'ব লাগিব যেতিয়া ট্ৰেক্টৰ লগাই ধুনীয়াকৈ মাটিডৰা উলিয়াই চাহ কৰি লোৱা হয় তাৰপিছত তাত খোলি খান্দিব লাগিব খোলি খান্দি তাত আলুটো মানে এটা জোখত দি যাব লাগিব আলুটো দিয়াৰ পিছত তাত আলুখিনি আকৌ এনেকৈ পুতিব লাগিব পুতি পেলাই সাৰ প্ৰয়োগ কৰা হয় সাৰ প্ৰয়োগ কৰি যেতিয়া অকণ অলপ অলপ গজা আহিব মানে বস্তু মানে পাতটো আহিব তেতিয়া এটা আকৌ চাহ কোৰ মৰা হয় চাহ কোৰ মাৰি দি চাহ কোৰটো মাৰি দিয়াৰ পাছত তাৰ পাছত আলুটো আকৌ এনেকুৱাকৈ পাৰটো উঠাই উঠাই দিব লাগিব তাৰপিছত তাত পানী ব্যৱস্থা কৰা হয় যেতিয়া পানীখিনি দি থকা হ'ব তেতিয়া আলুটো তিমানেই বাঢ়ি বাঢ়ি গৈ থাকিব আলুটো বাঢ়ি যোৱাৰ পিছত তাত গছজোপা যেতিয়া ধুনীয়াকৈ ঠন ধৰি ঠন ধৰি উঠিব আলু তেতিয়া ভিতৰত আলুটো বহুত ধুনীয়াকৈ মানে পোহা মেলি যায় তেতিয়া অলপদিন যেতিয়া হৈ যাব আলুটো ডা ডাঙৰ হৈ যাব তেতিয়া গছজোপা নিজে নিজে মৰি যাব আলু সেইটো বহুতো বহুতেই ভাল হয় আমাৰ ইয়াতে